জলসিঞ্চনৰ পৰা আমি বহুত সুবিধা পাইছোঁ তাৰ ওপৰত আৰু কি ক'ব লাগে ক'ম আপোনাক যিখিনি পাইছোঁ আমি তাৰ পৰা আৰু বহুত পাব লাগে কাৰণ আমাৰ ইয়াত গাঁওখন বহুত দীঘল গাঁওখনত পানীৰ সুবিধা আৰু চ'তমহীয়া আমাৰ ইয়াত পানীৰ অকণ অসুবিধা হয় য'তে ত'তে টেপ বহাইছে তথাপিতো আৰু যাতে টেপ দিয়ে আৰু স টেপটো বঢ়াই দিয়ে মানুহক আৰু সময়মতে পানীকণ পাবৰ বাবে বহুত অপেক্ষা কৰে পানীকণেই মানুহৰ বহুত প্ৰয়োজন পানী নহ'লে মানুহ থাকিব নোৱাৰে সেইকাৰণে পানীকণ শুদ্ধ পানী খোৱাটো আমাৰ বৰ জৰুৰী বিশুদ্ধ পানী খোৱাটোৰ বাবে আমাৰ বৰ অসুবিধা হ'ব শুদ্ধ পানীটো খোৱাৰ বাবে আমাৰ সুবিধা হয় আমাক জলসিঞ্চনৰ পৰা আমাক ঘৰে ঘৰে টেপ দিছে টেপ দিয়াৰ বাদেও আৰু ঠায়ে ঠায়ে মটৰ ব হেৰি বহাই দিছে টেপ বহাই দিছে ঘৰে ঘৰে দিছে আৰু যিকিঘৰ মানুহে টেপ পোৱা নাই সেইকেইঘৰো পাব লাগে আৰু লগতে আমি সময়মতে পানীকণ বেছি সময় বঢ়াই দিব লাগে কাৰণ সকলো মানুহ ঘৰত নেথাকে কোনোবা সময়ত কোনোবা পথাৰলৈ যায় কোনোবা গৰুৰ ওচৰত যায় নানানটা কামত নামা নানানটা মানুহ বাহিৰত যায় গতিকে সেই পানীটো জমা কৰি ৰাখিব নোৱাৰে তাৰ বাবে পানীকণ বেছি অলপ সময় যদি বঢ়াই দিয়া হয় মানুহখিনিৰ অকণ সুবিধা হ'ব মানুহৰ সুবিধা হ'লে পানীকণ ধৰি জমা কৰি ৰাখিব পাৰিব মানুহঘৰত যোন থাকে যোন আহি পায়হি কৰ্মক্ষেত্ৰৰ পৰা কৰিব লাগে আৰু অকণ ব সময় বঢ়াই দিয়াটো আমাৰ বাবে বৰ প্ৰয়োজন কাৰণ আমি দুখীয়া মানুহ আমি দুখীয়া শ্ৰেণীৰ মানুহে সকলোৰ পৰা চৰকাৰৰ পানীকণ পোৱাৰ আশাৰে বাট চাই ৰৈ থাকোঁ সাতটা বজাৰ পৰা আঠটা বজালৈ যেনেকৈ দিয়ে তাতকৈ অকণ সময় বঢ়াই দিলেও আমাৰ কোনো আপত্তি নাই আৰু মাহেকীয়া ধৰকচোন যিটো আমি প্ৰাপ্য আমি সেইটো লাইটৰ বিলৰ বাবে আমি সেইটো প্ৰয়োগ কৰিবই লাগে